মই সৰুকালৰ পৰাই জ্য়েষ্ঠসকলৰ লগত জ্য়েষ্ঠসকল মাছ মাৰিবলৈ যাওঁতে মই দেখা পাওঁ সেইসকলক দেখি মই মাছ মাৰিবলৈ শিকিলোঁ যেনেকৈ জাল জকাই চালনি পলহ জুলুকী লৈ যায় ডাঙৰ ডাঙৰ বিলবিলাকত গৈ বাম জেগা চাই মাছ মাৰে দেখি মই নিজেও মই কেতিয়াবা লাঙি জাল লৈ যাওঁ নি জেগাটুকুৰা চাফা কৰি পাতি থওঁ পতাৰ পাছত অলপ সময়তে মই জালখন চাওঁ চালে নানা ধৰণৰ মাছ লাগি থকা হয় আৰু মই এই মাছ খাবলৈ ঘৰলৈ লৈ আনো আৰু বহুত ধৰণৰে মাছ মাৰিবলৈ নানা ৰকমৰ যন্ত্ৰ ব্যৱহাৰ কৰোঁ যেনে চেপা ডিঙৰা ঠোঁহা ডাঙৰ ডাঙৰ ওখকৈ ভেঁটা দি পাতি থওঁ পতাৰ পাছত চাবলৈ যাওঁ আৰু মাছ লাগে এনেকৈ আমি সৰুকালৰ পৰাই মাছ ধৰিবলৈ শিকিলোঁ আজিও আমি এনেধৰণে বাৰিষাকালত মাছ মাৰিবৰ কাৰণে নানা না ধৰণৰ সঁজুলি ব্যৱহাৰ কৰি মাছ কাৰণে ৰাখোঁ মাছ মাৰিবৰ কাৰণে ৰাখোঁ